অঁ ঘৰতে আছো এইফালে অকণমান নামফাকেফালে যাম বুলি ভাবিছোঁ কেনেকুৱা কি চিনি পাও নেকি জেগাবোৰ এই যাব লাগে আৰু এতিয়া মানে বিহুৰ আগতেই

আছে আমাৰ ইয়াত পাঁচজনমান এইটো কিবা এটা হেৰি কৰি পিনি চান্দা বৰঙণি কেনেকৈ কি হয় এইটো

এনেই ধৰি লওক এতিয়াতো আৰু ধৰি লওক আজি এতিয়া ফাগুনৰ শেষেই হ'বৰ হ'ল হা চ'তৰ মানে আগ বৰ্ষতে ফাৰ্ষ্ট উইকতে যদি যোৱা যাব পাৰিলে ভাল হয় বৰ বিহুৰ ওচৰলৈ হ'লেও অকণমান দিগদাৰ হ'বতো

গাড়ী এখন বন্দৱস্ত কৰিবি

ঠিক আছে সেইবোৰ হেৰি কৰিবিচোন কি হয় চান্দাটো আমি দিম বাৰু আমাৰ কিজনক কৈছোঁ ভাল ভাল ঠিক আছে

দে হ'ব